হেল্লো অঁ অঁ কোৱা মই এইপিনে ঘৰতে অঁ অঁ ভালে ভালে তোমাৰ অঁ কি কোৱা সেয়ে কৰিছোঁ বাকী একো বুজিয়ে পোৱা নাই কি কৰোঁ কি নকৰোঁ অঁ

অঁ অঁ অঁ অঁ সেই অঁ যাম অঁ তুমি কেতিয়া যাব কেতিয়া যাবা কোৱা অঁ অঁ কালিতো কলেজো নাই ছাগৈ ক'ত লগ কৰিবা পিপল তলতে লগ কৰিম নহ'লে পিপল তলতে লগ কৰিম কৈছোঁ তুমি অহাৰ আগতে ফোন কৰি দিবা এটা মিছ কল মাৰি দিবা অঁ অঁ অঁ ভাতটো খাই যাম অঁ হ'ব দিয়া অঁ